মোৰপৰা মোৰ ল'ৰাই আৰু ছোৱালীয়ে বিহুগান বিয়া বিয়ানাম লোকৰ সংগীত জ্যোতি সংগীত সকলোবিলাক গাবলৈ শিকে বহুতো অনুষ্ঠানত অনুষ্ঠানত প্ৰতিযোগিতাৰে সহযোগ কৰে আৰু বিহুগানতো গাই কৰি পুৰস্কাৰো আনিছে আৰু ছোৱালীও সেইদৰে বিয়ানাম গাই প্ৰতিযোগিতা যায় বহুতো মোৰ ছোৱালী বিহুগান বিয়ানাম বৰগীত লোকগীত জ্যোতি সংগীত সকলো প্ৰতিযোগিতা প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত হ'লে মানে প্ৰত্যেকখন অনুষ্ঠানতে সহযোগ কৰে আৰু বহুতো বহুতো ঠাইত পুৰস্কাৰো পায় আৰু সেইদৰে বিয়ানামো গায় ওচৰ চুবুৰীয়া বিয়া হ'লে শান্তি বিয়া বৰ বিয়াত বিয়া বিয়ানাম গায় আৰু জ্যোতি সংগীত লোকসংগীত এই লোকগীত এইবিলাক বিহু ফাংশ্যনত বিহু গান সেইবিলাক পোৱা স্কুলৰ স্কুলত যিকোনো প্ৰতিযোগিতা প্ৰতিযোগিতা ফাংশ্যন পাতিলে বিহু গান গায় আৰু বৰগীত লোকগীতো ছোৱালীয়ে গায় ল'ৰায়ো প্ৰতিযোগিতা এনেকৈ এই স্কুল কলেজত ফাংশ্যন পাতিলে প্ৰতিযোগিতা সহযোগ কৰে সেইদৰে লোকগীত বৰগীত এইবিলাক বা আকৌ আধুনিকগীত জ্যোতি সংগীত এইবোৰ প্ৰতিযোগিতা য'ত থাকে সেইবিলাকত প্ৰতিযোগিতা সহযোগ কৰেগৈ ছোৱালীও যায় ল'ৰাও যায় সেইদৰে বিয়া বিয়া হ'লে বিয়াৰ গান বিয়া নাম গায় আৰু বিহু ফাংশ্যন হ'লে বিহুগান গায় ল'ৰাও যায় ছোৱালীও যায় প্ৰতিযোগিতা সহযোগ কৰি পুৰস্কাৰো পায় পাই আনে সেইদৰে মোৰ ল'ৰা ছোৱালী দুয়োটাকে মই বিহুগান বিয়ানাম লোকগীত জ্যোতি সংগীত সকলোবিলাক নিজেই মই শিকি ল'ৰাকো শিকায় শিকাই কৰি অনুষ্ঠানবিলাকত সহযোগ কৰিব প্ৰতিযোগিতা সহযোগ কৰিবৰ কাৰণে আগবঢ়াই উলিয়াই পঠিয়াওঁ সেইদৰে তেওঁলোকে দুয়ো সন্তানে পুৰস্কাৰ পাই ঘৰলৈ লৈ আহে সেইদৰে মই শিকাই প্ৰতিযোগিতাবিলাকত প্ৰতিযোগিতা সহযোগ কৰিবৰ কাৰণে বিহুগান বৰগীত লোকগীত সকলোবিলাক শিকাই কৰি অনুষ্ঠানবিলাকৰ গাঁৱত পাতিলে ওচৰ চুবুৰীয়াত পাতিলে সকলোতে সহযোগ কৰিবৰ কাৰণে মই উলিয়াই পঠিয়াওঁ